হেল্ল' এই ইমান ফৰমেল হ'ব নালাগে দুটা ষ্টুডেণ্টেহে কথা পাতিছোঁ ক' অঁ কে কে সন্দিকৈত এম বি এ কৰি লাভ নাই কিন্তু এম বি এ ক'ৰ্চেচ তেনেকুৱা নাইও মই ছাজেষ্ট কৰিম মাচ কমিনিউকেশ্বন পঢ়িবলৈ দেই কাৰণ মাচ কমিনিউকেশ্বনৰ এম বি এটো ইমান ভাল নাপাবা তুমি তাত এম বি এ বস্তুবোৰ অলপ বেলেগ ধৰণৰো হয় আৰু এম বি এ ইমান ষ্টুডেণ্টটো নাই মেবি ক'ৰ্চটো তেনেকৈয়ে পৰি আছে তুমি মাচ কমিনিউকেশ্বন লোৱা এক্সপ'জাৰ বহুত ভাল দিয়ে নতুন নতুন নিউজ চেনেলচবোৰ আহে তোমাৰ দুহেজাৰ তোমাৰ পাৰ মান্থ দুহেজাৰকৈ দিলেও তোমাৰ গোটেই চেমি চেমিষ্টাৰটোৰ মানে ফিজটো হৈ যায় এপ্ৰক্সিমেটলি থাৰ্টি থাউজেণ্ড না না না মই ভুল কৈছোঁ ইয়াতে পাৰ চেমিষ্টাৰ মানে পাৰ ইয়েৰ হিচাপত ধৰিলে থাৰ্টি থাউজেণ্ড হয় গতিকে তেনেকৈ এটা হিচাপ তুমি উলিয়াই ল'ব পাৰা আৰু ন হা হা ইয়েৰ্লি ইয়েৰ্লি হ'ব ইয়েৰ্লি হ চেমিষ্টাৰ নাই চেমিষ্টাৰ নাই গতিকে ইমান টেনচন নহ'ব হাণ্ডড্ৰেড হাণ্ডড্ৰেড মাৰ্কৰ একজাম হ'ব আৰু ফিজ ষ্ট্ৰাকচাৰটো কিমান আৰু একজামৰ প্ৰচেছটো দুটা একজাম হ'ব এটা মিড ট্ৰাম হ'ব এটা এণ্ড ট্ৰাম হ'ব মিড ট্ৰামটোত মিড ট্ৰামটো সময়ত ফ্ৰৰ্ম ফিলাপত পইচা যাব দেই অঁ সেইটো কিন্তু হয় সেইটো ফিজৰ উপৰিও ফৰ্ম ফিলআপ ফিজ এটা লয় আৰু লাইব্ৰেৰী ফিজ এটা লয় সেইটো কিন্তু এক্সট্ৰাকৈ দিব লাগিব বিক'জ মেটেৰিয়েল প্ৰভাইড কৰা বা কে কে সন্দিকৈত ৰেগুলাৰ ইউনিভাৰ্চিটিৰ নিচিনাকৈ মেটেৰিয়েল্চ নিদিয়ে ন ত' তেওঁলোকে ফটো ষ্টেট কপি দিব তাত কিন্তু খৰচ যাব দেই তোমাৰ আৰু আৰু হেৰি আৰু মানে দিপেন কৰি ন মাচ কমিনিউকেশ্বন ন মাচ কমিউনিকেশ্বনত ফিজ ষ্ট্ৰাকচাৰটোৰ উপৰিও মানে তোৰ তোমাৰ মানে এইখিনি আহিব ধৰি লোৱা তোমাক কেমেৰা লাগিব কোনোবা সময়ত চিনেমা বনাব লাগিব ত' ট্ৰেভেল খৰচ কিছুমান হ'ব মই মানে কিয় এইটো কথা ক'লো এম বি এটো ইয়াত ক'ৰ্চটো এনেই পৰি আছে মাচ কমিনিউকেশ্বনত এক্সোৱেলি ফাষ্ট কাম হয় টিচাৰবোৰ ভাল ফেকালেটিবোৰ আপোনাৰ ফেকালিটিবোৰ তাৰমানে গুৱাহাটী ইউনিভাৰ্চিটিৰ ওচৰতে আছে ন কে কে সন্দিকৈটো ত' তাৰ ফেকালটি আহি পেলাইও অ'নাৰি হিচাপে পঢ়ায় এ খৰচ মিলি যাব চিন্তা কৰিব নালাগে